অঁ মোৰ অৰ্ডাৰ এটা আছিল এই অলপ মানে হ'ল সময় আপোনাৰ আধা ঘণ্টাতকৈ বেছিয়ে হ'ল মই তাকে মানে সেইকাৰণে ফোন কৰিছিলোঁ বহুত সময় হ'ল যে মোৰ মানে আলহী আহিছিল মই আলহীৰ কাৰণেও দিছিলোঁ মানে অৰ্ডাৰটো তাকে সোনকালে লাগিছিল আৰু সময়ো হ'ল এতিয়া ভাত খোৱাৰ সময় হ'ল মাংস দিছিলোঁ মানে মই তাকে কিমান সময়মান লাগিব বাৰু এতিয়া এতিয়া ইমান সময় হ'ল ধৰক আধা ঘণ্টাতো নালাগে সাধাৰণতে আজি ইমান সময় লাগিছে সোনকালে চেষ্টা কৰকচোন দিবলৈ কিহৰ কাৰণে ইমান দেৰি লাগিছে